হেল্ল' নগাঁও হোৱাইট ৰেষ্টুৰেণ্ট হয়নে মোৰ দুটামান খাদ্য় অৰ্ডাৰ দিবলগা আছিলে আপুনি খাদ্য় দুটা বুক কৰকছোন দুই প্লেট ফ্ৰাইড ৰাইচ দুই বাটি চিকেন কাৰী আৰু চাৰিখন শুকান ৰুটি মোৰ এড্ৰেছটো হৈছে নগাঁও বেবেজীয়া চাৰিআলিৰ বিষ্ণু মন্দিৰৰ সন্মুখত ধন্য়বাদ